ভাস্কৰ্যশিল্পত ব্যৱহৃত বিভিন্ন কৌশলসমূহৰ ভিতৰত কিছুমান কৌশল হৈছে যেনে কটা সংযোগ কৰা আৰ্হি দিয়া বিভিন্ন ধৰণৰ সাজত বহোৱা ভাঁজ দিয়া বেকা কৰা ভাৰাাসাম্য ৰক্ষা কৰা আদি ভাস্কৰ্য শিল্পীসকলে নিজৰ মাধ্যম কেনেকৈ বাছি লয় তেওঁলোকৰ ইচ্ছা অনুসৰি তেওঁলোকে মাধ্যম বাচিব পাৰে কলা কৌশ'ল তেওঁলোকে যি ব্যৱহাৰ কৰি ভাল পায় সেই অনুসৰি তেওঁলোকে মাধ্যম বাচিব পাৰে তেওঁলোকৰ ওচৰত উপলব্ধ হোৱা যিসমূহ সম্পদ আছে সেইসমূহক কেনেকৈ ব্যৱহাৰ কৰিব পাৰে সেই অনুসৰি তেওঁলোকে মাধ্যম বাচিব পাৰে বা কৌশলীজনৰ ভাস্কৰ্যশিল্পীজনৰ লক্ষ্য কি সেয়া তেওঁলোকে আগত ৰাখিও নিজৰ মাধ্যম বাছি ল'ব পাৰে ভাস্কৰ্য শিল্পত ব্যৱহৃত হোৱা সামগ্ৰীৰ প্ৰধান সামগ্ৰী এবিধ হৈছে হাতুৰী তাত বিভিন্ন ধৰণৰ হাতুৰী ব্যৱহাৰ হয় নমস্কাৰ